হয় মই মানে গুৱাহাটীত মানে নতুনকৈ আহিছিলোঁ গতিকে আপোনাৰ নামটো শুনিলোঁ মই গতিকে আপু আপুনি মানে বহুত বোলে জানে গতিকে আপুনি অলপ ক'ব পাৰিব নেকি মানে গুৱাহা কামাখ্যা মন্দিৰৰ কাষত কিবা মানে হোটেল চোটেল আছে নেকি মই সৌৰভ কাকতিয়ে কৈছোঁ হয় হয়

হয় হয় আৰু তাতে কিবা মানে মানে কিবা ভাল ঘুৰিবলগীয়া জাগা আছে নেকি

হয় হয়

হয় হয় এনেই আপোনাৰ ঘৰটো ক'তনো হয় হয়

হয় হয় হয় ঠিক আছে ধন্যবাদ দিয়ক